একৈছ জুন দুই হেজাৰ এক সোতৰ অক্টোবৰ দুই হেজাৰ বিছ ঊনৈছ এপ্ৰিল দুই হেজাৰ একৈছ এঘাৰ অক্টোবৰ ঊনৈছশ নিৰান্নব্বৈ পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ